পশুপালনৰ ক্ষেত্ৰত মানুহে সচৰাচৰ পোহা বিভিন্ন জন্তুবোৰ হৈছে গৰু ছাগলী ভেড়া কুকুৰা বয়লাৰ কুকুৰ ইত্যাদি আৰু একেবিধ জন্তু একে ঠাইতে ৰখাতো মই নিবিচাৰোঁ কিয়নো তেওঁলোকৰ প্ৰজাতি অনুযায়ী তেওঁলোকৰ বিভিন ভিন্ন ভিন্ন ঠাই হোৱাতো প্ৰয়োজনীয় কিয়নো আমি কুকুৰৰ লগত গৰু থ'ব নোৱাৰোঁ বা গৰুৰ লগত আমি ছাগলী থ'ব নোৱাৰোঁ বা হাঁহ কুকুৰাৰ লগত আমি গৰু থ'ব নোৱাৰোঁ সেইকাৰণে ভিন্ন প্ৰজাতিৰ লগত ভিন্ন প্ৰজাতি থকাতো কেতিয়াও হ'ব নোৱাৰে সেইকাৰণে গৰু গৰু থকা ঠাইৰ বা ছাগলী থকা ঠাই সকলো জীৱ জন্তু থকা ঠাই বেলেগ বেলেগ হ'ব লাগে আৰু পশুপালনত জড়িত লগত মই জড়িত নহয় যদিও কাৰণ মই পশু প্ৰিয় মানুহ হয় সেইকাৰণে মোৰ ঘৰত দুটাকৈ কুকুৰ আছে এটা হ'ল মতা কুকুৰ আৰু এটা মাইকী কুকুৰ আৰু যিহেতু কুকুৰ চবেই জানে প্ৰভু ভক্ত বুলি আৰু কুকুৰে গৃহস্থক বহুতো সহায় কৰে চোৰ ডকাইতৰ পৰা আৰু তাৰোপৰিও মই যদি ব্যৱসায় ক্ষেত্ৰত কুকুৰ পোহো পোহা কথা ক'বলৈ যাওঁ তেনেহ'লে মাইকী কুকুৰৰ পৰা আমি পোৱালী উৎপাদন কৰি সেইসমূহ বৰ্তমান সময়ত কুকুৰৰ প্ৰজাতি অনুযায়ী বহুত বজাৰত দাম আছে সেই দাম অনুযায়ী আমি কুকুৰসমূহ মাইকী কুকুৰৰ পৰা পোৱালী জগাই বা পোৱালী দি আমি বিক্ৰী কৰিব পাৰোঁ